হয় দাদা গগৈ ট্ৰেভেলচ হয়নে মই আপোনালোকৰ পৰা এখন কেব বুক কৰিছিলোঁ দহ দহ বজাত মোৰ এখন মিটিং আছিলে মই সেইবাবে চাৰে সাত বজাৰ কাৰণে কেবখন বুক কৰিছিলোঁ মই আছিলোঁ লখিমপুৰৰ কে পি ৰোডত কিন্তু এতিয়ালৈকে সময় বহুত হ'ল এতিয়ালৈকে কেবখন আহি পোৱা নাই মোৰ এখন মিটিং ইমাৰজেঞ্চি মিটিং আছিলে মিটিংখন এটেণ্ড কৰিবলৈ আছিলে কিন্তু এতিয়ালৈকে আহি নোপোৱাৰ বাবে মই অসুবিধাত পৰিছোঁ তাত মিটিংখন শেষ কৰি পিনে মই আকৌ লেটেকু পুখুৰী যাবলগীয়া আছিলে মোৰ মিটিংখন আছিলে বিহপুৰীয়াত বিহপুৰীয়াৰ লোহিত দিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আছিলে মিটিংখন শেষ কৰি মই আকৌ এফালে যাবলগীয়া আছিলে কিন্তু কেবখন আহি নোপোৱাৰ বাবে মোৰ দেৰি হৈছে গতিকে মই যাব পৰা নাই আপোনালোকে অনুগ্ৰহ কৰি কেবখন পঠোৱাৰ ব্যৱস্থা কৰক যদি পঠিয়াব নোৱাৰে তেতিয়াহ'লে মোক জনাব যদি সেইখন নাহে তেতিয়া মোৰ যাবলৈ অসুবিধা হ'ব গতিকে জনোৱাতো ভাল হ'ব আপোনালোকে যদি জনাই দিয়ে তেতিয়াহ'লে মই মোৰ নিজৰ ব্যৱস্থা নিজেই ল'ব পাৰিম যদি পঠিয়াবলৈ পৰা সুবিধা আছে তেতিয়াহ'লে আপোনালোকে পঠিয়াব পাৰে আৰু যদি পঠিয়াবলৈ নোৱাৰে তেতিয়াহ'লে মোক আপোনালোকে জনাই দিব